অঁ হয় হয়

মই বতৰ ভাল থাকিলে চাৰিটা মানত যাওঁ আৰু যদি বতৰ ডাৱৰীয়া হয় তেতিয়া অকণ সোনকালে যাওঁ চাৰে তিনটা মানত যাওঁ হয় হয় হয় হয় ওলাব নহ'লে আক

অঁ ওলাব ওলাব ঠিক আছে মই আজিতো আহিলোঁৱেই উভতি আপোনাক মই কাইলৈ তালৈ যোৱাৰ আগত আধা ঘণ্টা আগত আপোনালৈ ফোন এটা কৰিম ওলাই আহিব আৰু বতৰ বেয়া হ'লে মানে গৈও লাভ নাই মানে গোটেই বোকা হৈ যায় যে ফিল্ডখন মানুহ ধেৰ হয় ঠিক আছে ঠিক আছে আপুনি মই চাৰে তিনটা মান বজাত আপোনালৈ ফোন কৰি দিম আপুনি ওলাই আহিব ঠিক আছে ঠিক আছে হ'ব দিয়ক